হেল্ল' দাদা মই অলপ আগত আপোনালৈ ফোন কৰিছিলোঁ এই গাড়ীৰ বাবে অঁ ইয়াত মেচেজ এটা আহিছে আপুনি পালেহি বুলি কিন্তু মই আপোনাক দেখি পোৱা নাই হয় আপুনি কোনখিনিত আছে বাৰু অঁ অঁ মইতো দেখি পোৱা নাই আপুনি যদি বেয়া নাপায় অলপ আগলৈ আহি পিনি দাস হাৰ্ডৱেৰখনৰ সন্মুখত গুচি আহিব নেকি মই তাতে ৰৈ আছোঁ